বেলেগ ভাষা বা উপভাষা কোৱা এলেকালৈ ভ্ৰমণ কৰোঁতে মোৰ যোগাযোগৰ ক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হৈছিল ধৰক মই যেতিয়া এবাৰ ৱেষ্ট বেংগল গৈছিলোঁ ৱেষ্ট বেংগললৈ যাওঁতে মই কি কৰিলোঁ বিচাৰিছোঁ টিকেট গাড়ীৰ টিকেট দিছে চিগাৰেট মই হোটেলত যেতিয়া ভাত খাব বহিছোঁ বিচাৰিছোঁ মই পিচ মাছ পিচ মানে সৰু মাছ বিচাৰিছিলোঁ দিলে মোক ইলিচ মাছ এনেদৰে বহুতো সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু পিছত লাহে লাহে কি হৈছিলে মানুহৰ কথা শুনি বা মই চিম্বলে আকাৰত বস্তুটো দেখুৱাই এনেকুৱা সমস্যাবোৰ মই সমাধান কৰি তাৰ পৰা মই ভাল দৰে চলা ফুৰা কৰি গুচি আহিছিলোঁ তাত কি কৰা হয় দোকানলৈ যেতিয়া বস্তুবোৰ বিচাৰি যাওঁ বিচাৰি যাওঁতে সিহঁতৰ ভাষাটো বেলেগ হয় মোৰ আমাৰ ইয়াত বেলেগ এটা ভাষাত সেই বস্তুটো কোৱা হয় গতিকে মই আকৌ হাতেৰে দেখুৱাই দিবলগীয়া হৈছে যে মোক এই বস্তুটো লাগে আৰু বিভিন্ন ধৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হয় গতিকে এনেকুৱা সমস্যাসমূহ জীৱনত বহুত আছে